মই যোৱাবাৰ ঠাণ্ডাত এখন শ্ৱাল কিনিছিলোঁ শ্ৱালখন লৈ মই খুব ভাল পালোঁ কাপোৰটো খুব উমাল আৰু লৈ খুব ভাল লাগে